ভাৰতৰ বিভিন্ন ঠাইত যিবোৰ পৰীক্ষা অনুষ্ঠিত হয় মেট্ৰিক বা হায়াৰ ছেকেণ্ডাৰী যিয়ে হওক সেই পৰীক্ষাবোৰত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা যিবোৰ ল'ৰা ছোৱালী আছে এই ল'ৰা ছোৱালীবোৰক ফাৰ্ষ্ট ডিভিজন হওক বা লেটাৰ বা আপোনাৰ ডিষ্টিংশ্যন তেনেকুৱা পাই পেলাই উত্তীৰ্ণ হোৱা ল'ৰা ছোৱালীবোৰক যিবোৰ বাইচাইকেল বা লেপটপ দিয়াৰ আঁচনি আছে তেনে আঁচনি কামত আহে বুলি মই ভাবোঁ কিয়নো সেই যিবোৰ দুখীয়া ঘৰৰ ল'ৰা ছোৱালী আছে মানে আপোনাৰ যিবোৰে ভালকৈ পাছ কৰিছে দুখীয়া ঘৰৰ ল'ৰা ছোৱালী সেইসকলৰ ক্ষেত্ৰত বাইচাইকেল আপোনাৰ লেপটপ দিলে তাৰমানে বহুতো সুবিধাৰ সন্মুখীন হয় ল'ৰা ছোৱালীবোৰ তেওঁলোকে আপোনাৰ বাইচাইকেল দিয়াৰ পাছত আপোনাৰ এঠাইৰ পৰা আন ঠাইলৈ যাব পাৰে বা লেপটপ দিয়াৰ ক্ষেত্ৰত ধৰক অনলাইনৰ কাম চামবোৰ কৰিব পাৰে গতিকে এই আঁচনিবোৰ যিবোৰ আঁচনি দিয়া আছে এই আঁচনিবোৰৰ কামত আহে বুলি মই ভাবোঁ ইয়াৰ উপৰি যিবোৰ ভালকৈ পাছ কৰা ল'ৰা ছোৱালী আছে তেওঁলোকৰ ক্ষেত্ৰতো লেপটপ বাইচাইকেল দিয়ে দিয়া যি আঁচনি আছে সেই আঁচনিবোৰৰ ফলত ফলপ্ৰসূ হৈছে বুলি মই ভাবোঁ